আমাৰ টাউনৰ ওচৰতে এখন কিতাপৰ সুলভ মূল্যৰ দোকান আছে মই তাৰ পৰায়ে কিতাপবিলাক কিনো তাত বহুত ধৰণৰ পুৰণি কিতাপ খুব কম দামতে তেওঁলোকে বিক্ৰী কৰে যিহেতু আমাৰ ইমান পইচা পাতি নাই কিনিবলৈ পইচাৰ অভাৱ হয় কিনিবলৈ মন পঢ়িবলৈ মন যায় সেইটো কাৰণে তেওঁলোকে কম দামতে দিয়াৰ বাবে কিনিবলৈ বহুত সুবিধা হয় এই দোকানখনত অনেক ধৰণৰ কিতাপ পোৱা যায় আলোচনী উপন্যাস গল্প যি বিচাৰোঁ তাকে সেই দোকানখনত পাওঁ সেইকাৰণে সেই দোকানখনৰ পৰাই মই কিতাপ পত্ৰ কিনি আনো আৰু ঘৰত সময়মতে কিতাপ পঢ়ি থাকোঁ